হয় বৰ্তমান আমাৰ ঘৰত এতিয়া এল পি জি সংযোগ আছিল কিন্তু তাৰ আগলৈকে আমাৰ ঘৰত এল পি জি ৰ কোনো ধৰণৰ সংযোগ নাছিল আমি খৰিকে ব্যৱহাৰ কৰি আহিছিলোঁ খাদ্য বনোৱাৰ ক্ষেত্ৰত অ চৰকাৰী উজ্বলা আঁচনিৰ জৰিয়তে একে মায়ে চিলিণ্ডাৰ লাভ কৰিছিল আৰু তাৰপৰা পিছৰ পৰাই আমাৰ ঘৰত এল পি জি ৰ ব্যৱহাৰ কৰা হৈছে এয়া খুব বেছি বেছি দিনো হোৱা নাই সেয়া খুব বেছি ছয় সাত মাহ আগৰ কথা কিন্তু তাৰ আগলৈকে আমাৰ ঘৰত খৰিৰ ব্যৱহাৰ কৰিয়ে আমি বিভিন্ন ধৰণৰ ৰন্ধন কাৰ্য সম্পাদন কৰিছিলোঁ এতিয়া এল পি জি আৰু খৰি দুটা বেলেগ বেলেগ বস্তু এল পি জি হৈছে লিকুইড পেট্ৰলিয়াম গেছ আৰু খৰিটো হৈছে আমাৰ সকলোৱে চিনি পাওঁৱেই আমি পৰিৱেশত থকা গছসমূহৰ পৰাই আমি খৰিখিনি লাভ কৰিব পাৰোঁ আৰু তাৰে মধ্যমীয়া মধ্যমীয়া ৰূপত টুকুৰা কৰি আমি তাক খৰি হিচাবে ব্যৱহাৰ কৰোঁ এতিয়া খৰিৰ ব্যৱহাৰ প্ৰায় গাঁও অঞ্চলসমূহত খৰিৰ ব্যৱহাৰেই কৰা দেখা যায় নগৰীয়া অঞ্চলত খৰিতকৈ এল পি জি ৰ ব্যৱহাৰ বেছি আমি সেইটো সকলোৱে জানো খৰিৰ ক্ষেত্ৰত আমি প্ৰথম প্ৰথম তাত খৰি আমি বিচাৰিব লাগিব ওচৰে পাঁজৰে আমি আমাৰ চাৰিওফালে থকা গছ গছনি বিচাৰিব লাগিব বা হাবিলৈ যাব লাগিব খৰি বিচাৰিবলৈ তাত আমি খৰি বিচাৰি তাত বিভিন্ন ধৰণৰ খৰিৰ আমি গছ পাওঁ যিবোৰ শুকান হয় সেইসমূহৰ ডাল ভাঙি বা কাটি তাক মধ্যমীয়া ৰূপ দি টুকুৰা কৰি মধ্যমীয়াভাৱেই টুকুৰা কৰি আমি তাক খৰি হিচাবে ব্যৱহাৰ কৰিব পাৰোঁ ইয়াৰ উপৰিও কিছুমান ডাঙৰ ডাঙৰ গছ আছে সেইসমূহ আমি প্ৰথম কাটিবলগীয়া হয় কটাৰ পাছত তাক আমি ৰ'দত শুকুৱাবলগীয়া হয় শুকোৱাৰ পাছতহে আমি তাক খৰি হিচাবে ব্যৱহাৰ কৰিব পাৰোঁ

গাঁও অঞ্চলত আমি জানো গাঁও অঞ্চলত ডাঙৰ ডাঙৰ ভোজ হওক বিয়া হওক সবাহ হওক আদিত আমি প্ৰায় খৰিৰ ব্যৱহাৰেই দেখা যায় সেই খৰিসমূহ আমি প্ৰকৃতিৰ পৰাই পাওঁ যিহেতু আৰু প্ৰকৃতিৰ আমি গছৰ পৰাহে খৰি পাওঁ সেইটো আমি সকলোৱে জানোৱেই আৰু গছ আমাৰ দৈনন্দিন জীৱনত এজন মানুহৰ বাবে বা আমাৰ পৰিৱেশৰ বাবে কিমান লাগতিয়াল সেইটো আমি জানো সেইবাবে ইমানসমূহ গছ কাটি থকাৰ বাবে পৰিৱেশ বিনষ্ট হোৱা দেখা যায় যিটো আমি খৰিৰ বাবে যিহেতু আমি খৰিৰ বাবে গছ কাটো সেইবাবে বৰ্তমান যুগৰ পৰিৱৰ্তনৰ লগে লগে এল পি জি ৰ ব্যৱহাৰ কৰোঁ মানুহে এল পি জি ব্যৱহাৰ কৰিবলৈ লৈছে এল পি জি ৰ কিছুমান সুবিধা আছে আমি তাক এবাৰ ভৰাই অনাৰ পাছত নিয়মিতভাৱে মিতব্যয়ী ৰূপত দুই তিনিমাহ আমি ভালদৰে ব্যৱহাৰ কৰিব পাৰোঁ আৰু তাক আমি ষ্টভৰ সহায়ত এল পি জি সংযোগ কৰোঁ আৰু এক নিৰ্দিষ্ট মাত্ৰাত সেই আমি কোনো খাদ্যবস্তু ভাতেই হওক চাহ হওক তাক আমি ষ্টভত উঠাই এক নিৰ্দিষ্ট মাত্ৰাত ষ্টভত উঠাই তাক ৰখাই আমি নিজৰ খাদ্যবস্তু তৈয়াৰ কৰি লব পাৰোঁ জুইৰ ক্ষেত্ৰত এটা আমাৰ অসুবিধা আছে যে আমি ভাত বা অন্য কিবা পাচলি দালিয়ে হওক বা চাহেই হওক আমি জুইত উঠোৱাৰ পাছত খৰিকুৰা আমি এবাৰ ভিতৰলৈ সোমোৱাও আৰু এবাৰ বাহিৰলৈ উলিয়াই দিয়া কামটো কৰি থাকিবলগীয়া হয় কিন্তু গেছৰ ক্ষেত্ৰত সেইটো এটা ব্যৱস্থা কৰি দিয়া হৈছে এক নিৰ্দিষ্ট সীমাত তাক ৰাখি আমি বিভিন্ন নিজৰ কাম কৰি এটা নিৰ্দিষ্ট সময়ত আহি গেছটো অফ কৰি দিলেই বা চিলিণ্ডাৰটো অফ কৰি দিলেই সেই আমাৰ কাম ৰন্ধন কাম সম্পূৰ্ণ হৈ যায়

সেইসমূহ সুবিধা অসুবিধা আমাৰ আছে সকলো বস্তুৰে সুবিধা অসুবিধাসমূহ থাকে খৰি আৰু আৰু এল পি জি ৰ মাজত তেনেধৰণৰ সেইসমূহ সুবিধা অসুবিধা কিছুমান আছে কিন্তু বৰ্তমান যুগৰ পৰিৱৰ্তনৰ লগে লগে মানুহে খৰিতকৈ এল পি জি ৰ ব্যৱহাৰহে বেছি হোৱা দেখা যায়

সেয়াই আৰু বাকী খৰি আৰু এল পি জি ৰ মাজৰ যিবোৰ পাৰ্থক্য